আবেলি ৰেষ্টুৰেণ্টখনৰ এই শইকীয়া ভাইটি নহয় জানো বাৰু অঁ নহয় ন এই কাউণ্টাৰত থকা শইকীয়া ভাইটিক তুমি দিব পাৰিবা নেকি অঁ অঁ অঁ তুমি দিয়াচোন অঁ শইকীয়া ভাইটি মই গগৈ বাইদেৱে ক'লো অঁ অঁ চিনি পাইচা চাগে মোক ন অঁ অঁ সদায় তোমাৰ মানে কি ৰেষ্টুৰেণ্টলৈ গৈয়ে থাকোঁ আৰু সদায় নহয় আৰু প্ৰায়ে যাওঁ ন তোমাৰ ৰেষ্টুৰেণ্টখনলৈ অ' তোমাৰ মানে তোমালোকৰ সেই ৰেষ্টুৰেণ্টখনৰ মানে গোটেই মানে বস্তুখিনি ভাল লাগে আৰু আইটেমখিনি অঁ অঁ অঁ সেইটো কাৰণে মানে এইবাৰো মানে সেই পৰিয়ালৰ গোটেইখিনি সদস্যই মানে যাম বুলি ভাবিছো আৰু ধৰা আলহীও আছে আমাৰ ঘৰত সেই আলহীখিনিকো ধৰা তোমালোকৰ ৰেষ্টুৰেণ্টখনৰ মানে খাদ্যখিনি আৰু এবাৰ মানে খুৱাওঁ বুলি ভাবিছো আলহীখিনি হেৰিয়ৰ হয় বাহিৰৰ হয় ন হয় হয় হয় হয় ঠিক আছে ভাইটি হেৰি কৰা টেবুল এখন পাম নি বাৰু মানে আমি মানে ধৰা দুদিনৰ পাছত যাম তোমালোকৰ সেই ৰেষ্টুৰেণ্টখনলৈ কিন্তু মানে মই আগতীয়াকৈ মানে ৰিজাৰ্ভ কৰিবলৈ বিচাৰিছোঁ তোমালোকৰ এখন মানে টেবুল মানে সেইটো ডেটত ধৰা তোমালোকৰ ঢেৰ মানে উৎসৱবিলাক হৈ থাকে ন তাতে তোমালোকৰ উৎসৱবিলাক পতা হয় ধৰা কাৰোবাৰ বাৰ্থডে' পাৰ্টী কাৰোবাৰ কিবা ধৰা অঁ সেইটো কাৰণে মই ধৰা আগতীয়াকৈ মানে টেবুলখন ৰিজাৰ্ভ কৰিম বুলি ভাবিলো সেইটো কাৰণে বোলো অঁ অঁ অঁ ঔ তেনেকুৱা নকৰিবা অঁ অলৰেডি চব মানে বুকিং হৈ গ'ল ৰিজাৰ্ভ হৈ গ'ল চব ন হয় নেকি বাৰু অঁ অনুগ্ৰহ কৰি তুমি মানে সদায় ধৰা তোমাৰ তাতে খাওঁ ন মানে আৰু বেলেগত মানে খাবলৈ আৰু ইচ্ছা নাই আৰু বুইছা অঁ সেইটো কাৰণে তুমি মানে যেনে তেনে মানে এখন মানে টেবুল মানে যেনে তেনে আমাৰ কাৰণে মানে ৰিজাৰ্ভ কৰি থোৱা হা মানে আমি ধৰা এটা দুটা নাযাওঁ ন এঘাৰ বাৰটা মানে সদস্য যাম সেইটো কাৰণে মানে তোমাক কৈছো অঁ তুমি যেনে তেনে মানে অনুগ্ৰহ কৰি মানে তুমি হেৰি টেবুলখন মানে যেনে তেনে আমাৰ কাৰণে মানে ৰিজাৰ্ভ কৰা অঁ অঁ অঁ অঁ ঠিক আছে বাৰু অঁ অঁ অঁ অঁ পাম ন যেনে তেনে অঁ ঠিক আছে তুমি এখন যোগাৰ কৰিবা আৰু তুমি এটা কাম কৰিবা তোমালোকৰ সেই মেনু লিষ্টখন যে অঁ কিবা মানে অফাৰ আছে নেকি অঁ তেনেকৈ মই সেই চাব বিচাৰিছোঁ আৰু ধৰা দাদাইয়ো সেই চাব বিচাৰিছে সেইটো কাৰণে তুমি মানে মোৰ এই হোৱাটছএপ নম্বৰটোতে তুমি মানে ছেণ্ড কৰিব পাৰিবা নেকি অঁ অঁ অঁ এইটোৱে মোৰ হোৱাটছএপ নম্বৰ হয় আচ্ছা অঁ অঁ তুমি নোৱাৰিবা ন অঁ তোমাৰ মানে অঁ এইটোত হোৱাটছএপ নাই অঁ অঁ তুমি জিমেইল কৰিলেও হ'ব ধৰা মই নম্বৰটো মানে জিমেইলৰ এড্ৰেছটো তোমাক মানে সেই হোৱাটছএপতে দি দিম আচ্ছা তুমি মোলৈ মানে সেই অফাৰৰ লিষ্টখন ধৰা দিবা তেনেকৈ মই সেই চাই মেলি তোমাক মানে কি কি ধৰা মই অৰ্ডাৰ দিওঁ তোমাক মই সেই চাই দিম অঁ অঁ অঁ ঠিক আছে তুমি মোলৈ পঠিয়াবা হা অঁ অঁ অঁ ধন্যবাদ ভাইটি